ভাল পোৱাৰ মূল কাৰণটো হৈছে জীৱনৰ প্ৰত্যেকটো স্তৰতেই তেওঁৰ লেখনিসমূহে আমাক অনুপ্ৰাণিত কৰি আহিছে খুব সৰল ভাষাত তেওঁ অসমীয়া ভাষাৰ বিভিন্ন অ সাহিত্যৰ বিভিন্ন স্তৰক তেখেতে চুই গৈছে আৰু তাৰ লগতে সমাজ জীৱনক ইমান সুন্দৰকৈ চুই গৈছে যে আমি আমাৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰ সমাধান বিচাৰিয়েই ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পসমূহত তাৰ নিদৰ্শন পাবলৈ চেষ্টা কৰোঁ সৰু কালৰে পৰা এখন আলোচনী পঢ়াৰ সুযোগ পাইছিলোঁ সেয়া আছিলে সঁফুৰা মোৰ দেউতাৰ পুথিভঁৰালত মোৰ জন্মৰ পূৰ পূৰ পূৰ্বৰে পৰা বহুতো সঁফুৰা মজুত আছিল সঁফুৰা পঢ়াৰে পৰা তাৰ প্ৰতিষ্ঠাপক সম্পাদক ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰতি এক বিশেষ ধৰণৰ কৃতজ্ঞতা বোধ কৰিছিলোঁ তেখেতৰ গ্ৰন্থখনত আলোচনীখনত এটা কথা সদায় মনত ৰাখিছিলোঁ যে আ যি ধেমালি নু বুজি নাপায় তেওঁৰ লগত ধেমালি নকৰিবা শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট এই যে সৰু ল'ৰা ছোৱালীৰ মনস্তত্বক প্ৰত্যেকটো আ সংখ্যাতেই তেখেতে খুব সুন্দৰকৈ ধৰি ৰাখিব পাৰিছিল বুলি মোৰ অনুভৱ হয় সঁফুৰাৰ বহুতো গল্প এতিয়াও আমি ক'ব নোৱাৰাকৈ মনৰ কোনোবা নিৰ্ভীত কোণত এতিয়াও সজীৱ কৰি ৰাখিছোঁ আ বিভিন্ন ধৰণৰ দুঃসাহসিক অভিযানবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ কৰিছিলে গল্পবিলাক পদ্যবিলাক এতিয়াও ক'ৰবাত নহয় ক'ৰবাত মনৰ নিৰ্ভীত কোণত সজীৱ হৈ আছে তাৰ বিপৰীতে যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ আমাৰ আ পাঠ্যপুথিৰ লগত সন্নিৱিষ্ট হৈ এটা গল্প পঢ়িবলৈ পালোঁ সেয়া আছিলে বৰ্ণবোধ বৰ্ণবোধ গল্পটোৰ শেষৰ শাৰীটো আছিলে ক এগৰাকী মহিলাই তেখেতৰ প্ৰিয়জনলৈ দিয়া চিঠিখনত এটাই মাত্ৰ শব্দ লিখিছিল 'ক' আৰু পৃথিৱীৰ সমস্ত ভাষা যেন সেই 'ক'ৰ মাজতেই সোমাই পৰিছিল পঢ়ি যে ইমান ভাল লাগিছিল সেই গল্পটোৱে এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অন্তৰ চুই যায় আমি সাধাৰণ মানুহ বুলি ভাবি থকা মানুহবিলাকৰ মনত যে কিমান কথাই খু দুৱাই থাকে আমি নোকোৱাকৈ যে কিমান কথাই আমাৰ মনত হেন্দুলীয়াই থাকে এই কথাবিলাক ভৱেন্দ্ৰনাথ শইকীয়াৰ চুটিগল্পসমূহত খুব সুন্দৰকৈ প্ৰস্ফুটিত হৈছিল পাছৰটো গল্প আছিল গহ্বৰ যিটো মোৰ দেউতাৰো খুব প্ৰিয় গল্প আছিল আমি প্ৰত্যেক সময়তেই জাত

কলিজাটো আহি এগৰাকী বগা মানুহৰ গাত সোমাল সি জানো কলিজা হৈ থকা নাই সি জানো একেধৰণৰ হৈ থকা নাই সেই যে এজন ব্যক্তিৰ কলিজাটো সংৰোপণ কৰাৰ পিছতো তেখেতে যে কেতিয়াও সমাজত স্বীকৃতি নাপালে কিয় নাপালে কিয়নো তেখেতে বগা মানুহ হৈও এজন ক'লা মানুহৰ কলিজাৰে জীয়াই থকাৰ হাবিয়াস কৰিলে আমাৰ মাজত থকা সেই ধৰণৰ সৰু সৰু অভিমানবিলাক অভিযোগবিলাক এই গ গল্পটোৰ দ্বাৰা মই বুজি পাবলৈ বৰ ভাল পাইছিলোঁ আৰু তাৰপিছত লাহে লাহে তেওঁৰ গল্প সমগ্ৰ পঢ়িবলৈ আৰম্ভ কৰাৰ লগতে তেওঁৰ উপন্যাসসমূহৰো জুতি ল'বলৈ আৰম্ভ কৰিলোঁ তেখেতৰ উপন্যাসসমূহত একেই ধৰণেৰে সাধাৰণ মানুহৰ জীৱনপঞ্জীৰ কথা খুব সুন্দৰকৈ উল্লেখ আছে আ অন্তৰীপ নামৰ যিখন উপন্যাস সেই উপন্যাসখন পঢ়ি ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনটো বিদ্ৰোহী হৈ উঠিছিল ক'ৰবাত নহয় ক'ৰবাত জীৱনৰ প্ৰতি আমি কেনেকুৱা ধৰণেৰে ইতিবাচক হ'ব লাগে তাৰ বিষয়ে আমি অনুভৱ কৰিছিলোঁ আ তেওঁৰ কেইবাখনো

চোৱাৰ লগে লগে ক'ৰবাত নহয় ক'ৰবাত অসমীয়া বোলছবি জগতৰ এটা গৌৰৱোজ্জ্বল ইতিহাস দেখিবলৈ পাওঁ তাৰ লগতে গৌৰৱান্বিত অনুভৱ কৰোঁ যে সেই ব্যক্তিজনে খুব সীমিত আ সীমিত উপস্থাপনৰ জৰিয়তে আমাক বহুতো সামাজিক তথ্য দি যাবলৈ সক্ষম হৈছিল তেখেতৰ আ দিনলিপি যিটো তেখেতে শেষ পৃষ্ঠা বুলি তেখেতে আ প্ৰতিষ্ঠা প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আৰম্ভ কৰা প্ৰান্তিক নামৰ উপন্যাসখনত উল্লেখ আছিলে সেই দিনলিপিসমূহেও আমাক আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যপন্থা আগতীয়াকৈ

বা তেখেতৰ প্ৰত্যেকটো আ সম্পাদকীয় সকলোৱে আমাক জীৱনৰ প্ৰতি ইতিবাচক হ'বলৈ শিকায় আৰু এটা কথা শিকায় যে মানুহে আ এটা লিখাৰ জীৱন লেখকৰ জীৱন আৰু এটা বাস্তৱিক জীৱনৰ মাজত যে কোনো পাৰ্থক্য নোহোৱাকৈ জীয়াই থাকিব পাৰি সেয়া তেখেতে খুব সুন্দৰকৈ নিদৰ্শন কৰি গৈছে তেখেতে এজন লেখক হিচাপেই নহয় এজন খুব ব্যৱস্থ ভাল ব্যৱস্থাপক হিচাপেও তেখেতক আমি আ স্মৰণ কৰিব পাৰোঁ তেখেতে আৰোহণ নামৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছিল যিটো আ সৰু সৰু ল'ৰা ছোৱালীসকলৰ প্ৰতি সি আ আ উচৰ্গিত আছিল আৰু সেই আৰোহণ আৰোহণৰ মানে আৰম্ভণি বা আৰোহণৰ এতিয়া যিটো মানে পৰিৱেশ তাৰপৰা আমি এটা কথা গম পাব পাৰোঁ যে ভৱেন্দ্ৰনাথ শইকীয়া আচলতে সঁচাকৈয়ে এজন খুব আ আ

সময়ে সময়ে প্ৰত্যেকটো স্তৰৰ মানুহকেই গভীৰভাৱে ৰেখাপাত কৰিবলৈ সুবিধা পায় আৰু সেয়ে ভৱেন্দ্ৰনাথ শইকীয়া মোৰ জীৱনৰ এতিয়ালৈকে পঢ়ি থকা আ প্ৰিয়তম লেখকজন বুলি মই ক'ব খোজোঁ ধন্যবাদ